এই মোৰ কেইদিনমানৰ আগতে দাঁতৰ খুব বিষ অনুভৱ কৰিছিলোঁ তেতিয়াই মই এম আই লাইফষ্টাইলৰ এটা কলগেট ব্যৱহাৰ কৰিলোঁ সেই কলগেটটো ব্যৱহাৰ কৰাৰ পিছৰ পৰা মোৰ দাঁতৰ বিষ কমি আহিল সেইকাৰণে এই এম আই লাইফষ্টাইলৰ কলগেটটো ভাল পালোঁ